হয় নমস্কাৰ আপুনি আপুনি এই লিগিৰীপুখুৰী হস্পিটেলৰ মেনেজাৰ হয়নে বাৰু অঁ আপোনালোকৰ এই মই পেচেণ্ট হৈ পিনে আপোনালেকে এই ফোন কৰিছিলোঁ যে এই আপোনালোকৰ তাতনো কি কি ফেচিলিটি আছে মেডিকেলত সেইখিনি বিষয়ৰ ওপৰত জানিবলগীয়া আছিল হয় হয় হয় হয় হয় এই আপোনাৰ অঁ তাৰপিছতে আপোনাৰ হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয়

হয় হয় হয় হয় কেবিনৰ ব্যৱস্থাও ৰাখিছে নেকি বাৰু হয় হয় হয় আৰু এইটো আপোনাৰ ডক্টৰৰ কিবা মাচুল দি পিনে টিকেট সংগ্ৰহ সংগ্ৰহ কৰিব লাগে নেকি হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় আপোনালোকৰ ওৱান জিৰ' এইট ৰ ব্যৱস্থা আছে নেকি বাৰু হয় মোক হয় হয় অসুবিধা নাপায় যদি মোৰ কাৰণে ৱান জিৰ' এইট টো কেনেকৈ ব্যৱস্থা মানে পাম আমি গ্ৰহণ কৰিব পাৰিম এই বিষয়ে অকণমান জনালে ভাল পালোহেঁতেন নাম্বাৰটো ক'ত মাৰিব লাগিব

হয় হয় হয় হয় হয় হয় হয় আৰু বিশেষ আপোনাৰ যিখিনি ঔষধৰ ব্যৱস্থাটো আপোনালোকৰ সকলো তাতে মেডিকেলতে পোৱা যায় নে বাহিৰৰ পৰা আনিব লাগিব বাৰু হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় এতিয়া আয়ুস্মানৰ আয়ুস্মান কাৰ্ডৰ যিটো যে আয়ুস্মান ভাৰতত আমাৰ তেতিয়া যে এটা দিছে এই আয়ুস্মান ভাৰতৰ অধীনত এই সেই বি স্বাস্থ্য বীমাৰ কাৰণে সেইটোৰ পৰা আমি কিবা সুবিধা লাভ কৰিব পাৰোনি তাত

হয় হয় হয়

হয় হয় আৰু এজন আমাৰ মানে আৰু এজন পেচেণ্টৰ কথা সুধো বাৰু ডক্টৰৰ কথা গাইনোৰ ডক্টৰ পোৱা হয় তাত হয় হয় হয় বৰ্তমান এতিয়া গাইনোৰ অঁ ডক্টৰ কোন আছে বাৰু এনেই গম পাবনি এতিয়া বৰ্তমানত হয় হয় হয় হয় এই ঠিক আছে বাৰু এতিয়া আপোনাৰ মই যাব পাৰোঁ তেতিয়াহ'লে আপোনাৰ মেডিকেললৈ সুবিধাখিনি গ্ৰহণ কৰিবলৈ হয় হয়

হয় হয় হয় হয় হয় হয় আপোনাৰ এই পেচেণ্টৰ লগত যিজন থাকে যে আপোনাৰ কি কয় পেচেণ্টৰ লগত এজন যায় এই এটেণ্ডেঞ্চ বুলি ক'ব লাগিব হয় হয় অঁ এই তেখেত তেখেতলোকৰ কাৰণে কিবা খোৱা বোৱা ব্যৱস্থাটো কৰি ৰাখিছেনি মেডিকেলত আহাৰ গ্ৰহণৰ কাৰণে

হয় হয় হয় আপোনালোকৰ তাতে এইটো আপোনাৰ যিটো বেডিঙৰ ব্যৱস্থাটোতো আছেই আৰু হয় হয় হয় হয় হয় হয় হয় হয় ঠিক আছে ধন্যবাদ মই আপুনি কথাখিনি জনোৱাৰ বাবে আপুনি কথাখিনি জনোৱাৰ বাবে ধন্যবাদ